অঁ ৰিচা কি খবৰ উম ভাল ভাল এতিয়া এতিয়া ক'ত আছা অঁ আহিবা নিশ্চয় লগ পাম অঁ এতিয়া তেজপুৰত বাৰু বতৰ ভালেই ফৰকাল বতৰ এতিয়া তেজপুৰত তেজপুৰ যিহেতু ঐতিহাসিক তোমাৰ হেৰিয়ে হয় তেজপুৰত তুমি নিশ্চয় আহি ভাল পাবা তেজপুৰত তোমাৰ অগ্নিগড় আছে তোমাৰ বাণ মানে চিত্ৰলেখা বাণ ৰজা ঊষাৰ কাহিনীবিলাকতো তুমি অনিৰুদ্ধ অগ্নিগড় পাব পাব পা পাৰিবা নিশ্চয় নিশ্চয় তুমি আহিবা আহিলে তোমাক বাৰুতে তেজপুৰৰ বিভিন্ন আমাৰ ঐতিহাসিক হেৰিবোৰ দেখাব পাৰিম অঁ তোমাৰ লগত আৰু কোনোবা আহিব নেকি নে তুমি অকলে আহিবা আট হয় হয় আহিবা আহি পেলাই লগ ধৰিম লগ ধৰি নি বিভিন্ন ঠাই

আচ্ছা ল ল'বই লাগে বাৰু হয় হয় তুমি আহিবা আহি পেলাই মোক কণ্টেক্ট কৰিবা আমি নিশ্চয় লগ ধৰিম বাৰু কি কৈছা অঁ অঁ ভাল ভাল ভাল তুমি এতিয়া কিবা পঢ়ি আছানে মই পঢ়ি আছোঁ বৰ্তমান

নাই নাই মই লোকেল মই তোমাৰ ইয়াৰ পৰা অকলে যাম তোমালোকক লগ ধৰিম মোৰ ঘৰ তোমাৰ বিহগুৰিত তেজপুৰ বিহগুৰি হয় অঁ হয় অ'কে অ'কে আহিবা নিশ্চয় অ'কে অ'কে অ'কে আহিবা নিশ্চয় আহিবা